হয় মই নতুন নতুন ৰেচিপি শিকিবৰ কাৰণে ইউটিউবটো খুব চাওঁ ইউটিউবত যেনেকৈ চিত্ৰাশ্ৰী কিট্ছেন বুলি এটা আছে চেনেল চিত্ৰাশ্ৰী বাৰ মই ভিডিঅ''বিলাক চাওঁ কুকিং ৰেচিপিবোৰ চাওঁ তাই খুব ধুনীয়া ধুনীয়াকৈ বনায় তাইৰ মাংসৰ ৰেচিপি হওক বা মাছৰ হওক বইল মাছৰ বা বইল মাংসৰ আকৌ কেকৰ বিভিন্ন ধৰণৰ বহুত ৰেচিপি তাই দিয়ে আনকি মই তাইৰ ভিডিঅ' চাই নাৰিকলৰ লাডু বনাবলৈ শিকিছোঁ আৰু তেনেকৈ তাইৰ ভিডিঅ' চাই পেলাই মই কেক বনাব শিকিছোঁ খুব ধুনীয়াকৈ তাই কেকসমূহ বনায় কণী দিয়া কেকো বনায় বা কণী নিদিয়া কেকো বনায় মই তাইৰ ভিডিঅ' চাই চাই সেইবোৰ বনাইছোঁ বইল মাছ বনায় খুব ধুনীয়াকৈ বনায় আৰু দেখিলে এনেকুৱা লাগে যেন খাই খুব ভাল লাগিব আৰু মই তাইৰ ভিডিঅ' চাই বনায়ো চাইছোঁ আৰু মই খুব ভাল পাইছোঁ খাই পেলাই তেনেকৈ মই আকৌ চাইছোঁ বইল বইলাৰ মাংসৰ বইল ৰেচিপি তেনেকৈ বিলাহী জালুক মানধনিয়া গাজটেঙা আদি দি পেলাই বনোৱা যায় সেইবোৰ চাইছোঁ তাৰপিছত আকৌ অঙ্গোষ্মিতা আছে অঙ্গোষ্মিতাৰো ৰেচিপি চাওঁ আঙ্গোষ্মিতায়ো খুব ধুনীয়া ধুনীয়া ৰেচিপি দিয়ে যেনেকৈ বিটৰ ৰসেৰে পুৰি বনোৱা মই পৰহিয়ে পুৰি বনাইছিলোঁ তেনেকৈ বিটৰ ৰসেদি খুব ধুনীয়া হৈছে পুৰিকেইখনো ৰঙা ৰঙা হৈছে তাৰপিছত আকৌ তাই বনাইছিলে সেইদিনা মিছামাছৰ গ্ৰেভি নিচিনা বনাইছিলে মিছামাছ মোৰ খুব প্ৰিয় মিছামাছৰ সেয়া বনাইছিলোঁ তাৰপিছত আকৌ চিত্ৰাশ্ৰীৰ ভিডিঅ' চাই পেলাই মই সেইদিনা নাৰিকলৰ লাড়ু বনাইছিলোঁ নাৰিকল লাড়ু ৰুকি পেলাই তাই তাত পাউদাৰ গাখীৰ এনেকৈ কৰি মিক্স কৰি পেলাই খুব ধুনীয়াকৈ তাই বনায় তাইৰ ভিডিঅ'বোৰ চাওঁ মই চাই পেলাই তেনেকৈ ৰেচিপবোৰ মই শিকোঁ আৰু কিছুমান অসমীয়া আগৰ পুৰণা তেনেকুৱা পিটিকা সেইবিলাকো তাই তেনেকৈ ৰেচিপি দিয়ে সেইবিলাক চাওঁ তেনে ধৰণৰ ৰেচিপিও মই ট্ৰাই কৰিছোঁ তাইৰ ভিডিঅ' চাই পেলাই তেনেকৈ আকৌ অনামিকা বোলা এজনীও ইউটিউব চেনেল আছে তাইয়ো দিয়ে কুকিঙৰ ভিডিঅ' আৰু তাইৰ ৰন্ধা খাদ্যবোৰ চাই পেলাই খুব ভাল লাগে মই তাই বনোৱা যিবিলাক ৰেচিপি তাৰ পৰাও মই চাই পেলাই শিকিছোঁ বহুত ঘৰত বনাইছোঁ ঘৰৰ মা দেউতা বা মোৰ স্বামীক মই বনাই খুৱাইছোঁ তেখেতসকলেও খাই খুব ভাল পাইছে আৰু কৈছে যে আগলৈও যাতে এনেকুৱা ৰেচিপিবোৰ বনোৱা তেনে ধৰণৰ ৰেচিপিবিলাক শিকিছোঁ আৰু এটা ৰেচিপি হৈছে মই পিঠা খুব ধুনীয়াকৈ বনাব পাৰিছোঁ সেইবোৰ ৰেচিপি চাই পেলাই আগতে যিহেতু মই ইমান বনাব জনা নাছিলোঁ এতিয়া সেয়াও মই বনাব পাৰিছোঁ বৰপিঠা তাৰপিছত আকৌ চেপা হেঁচা পিঠা হেঁচা পিঠাটো বনাব শিকিছোঁ মই ভিডিঅ' চাই পেলাই আগতে ঘৰত শিকাইছে কিন্তু হ'লেও ইমান ভালকৈ শিকা নাছিলোঁ এতিয়া ভিডিঅ' চাই চাই বনাওঁতে বনাওঁতে পাৰিছোঁগৈ তেনেকুৱা হৈছে আৰু আৰু কিছুমান কি হয় আগতে মই একো বনাব জনাই নাছিলোঁ মই বেছিভাগ ইউটিউবৰ ভিডিঅ' চাই চায়ে বনাব শিকা বুলি ক'ব লাগিব কাৰণ মোবাইলটো আগফালে থৈ লওঁ আৰু ৰেচিপি চাই চাই বনাই যোৱাৰ নিচিনা হয় আগতে ঘৰত বইল চিকেন কোনেও খোৱাই নাছিলে যেতিয়াৰ পৰা মই ভিডিঅ' চাই এদিন বনালোঁ বনাওঁতে সবেই খাই খুব ভাল পালে এতিয়া মাংস আনিলে প্ৰথমত বইল বনাওঁ তেনেকৈহে কয় পিছতহে মই মা মচলা দি বনোৱাতো পিছতহে বনাবলৈ কয় সেই তেনেকুৱা আৰু আকৌ মই পনীৰ বনাবলৈ শিকিছিলোঁ পালক পনীৰ বুলি যে কয় পালেং শাকটো বইল কৰি হাফ বইল কৰি তাৰপিছত মিক্সিত পিচি পেলাই সেই পিউৰিখিনি দি পেলাই পনিৰৰ ৰেচিপি বনোৱা হয় তেনেকৈ খুব ধুনীয়া ধুনীয়া ৰেচিপি দিয়ে মই তাৰ পৰা চাই শিকিছোঁ ইমানেই মোৰ ক'বলগা